পৰ্যটন বৃদ্ধি পাইছে বুলিয়েই ক'ব পাৰি হ্ৰাস পাইছেনে নই এইটো ক'ব নোৱাৰি আমাৰ সম্প্ৰদায়ক কেনেকৈ প্ৰভাৱিত কৰিছে ক'বলৈ গ'লে যিসকল মানুহ আমাৰ ইয়াত আমাক চাবলৈ আহে ইহঁতে আমাৰ ড্ৰেছ পিন্ধিবলৈ ইচ্ছা কৰে আমাৰ সাজ পাৰবোৰ চাবলৈ ইচ্ছা কৰে আমাৰ খাদ্যবোৰ খাবলৈ ইচ্ছা কৰে আৰু আমাৰ বিষয়ে জানিবলৈ চেষ্টা কৰে আৰু আমাৰ সাজ পাৰবোৰ যেনে ধৰি লওক এই ফুলাম গামোচাখন ইহঁতে ভাল পায় আৰু ৰিবি গাচেংখন ইহঁতে ভাল পায় যিমান আমাৰ ইয়াত জনগোষ্ঠী আছে প্ৰতিটো জনগোষ্ঠীৰেই চব চাবলৈ ইচ্ছা কৰে ভাৰতবৰ্ষত সোমোৱাৰ লগে লগে সেনেদৰে আমাৰ ইয়াত বৃদ্ধি পাইছে আৰু প্ৰতিটো বস্তুৱে চায় ইহঁতে চায় মানে আমাৰ আমাৰে গৌৰৱ এতিয়া কাজিৰঙাখনো চাই যায় আৰু কলাক্ষেত্ৰ চাই যায় সত্ৰ কেতিয়াবা চাই যায় আৰু শিৱহাগৰৰ ঐতিহাসিক বস্তু পুৰণি বস্তু এইবিলাক চাই যায় প্ৰতিটো বস্তু চাই সিহঁতে আমাকেই উৎসাহ যোগাইছে আৰু আমাকেই প্ৰেৰণা দিছে এনেদৰে প্ৰতিটো বস্তুৱে সিহঁতে ইমূৰৰ পৰা সিমূৰলৈকে চাবলৈ ইচ্ছা কৰে আৰু চাই ভালকৈ ভালকৈ প্ৰশংসাও কৰি যায় সেইকাৰণে আমাৰ এই পৰ্যটন বৃদ্ধি হ্ৰাস হৈছে আৰু আমাৰ সম্প্ৰদায়ক আগবঢ়াই নিয়া মানে আমাৰ কাৰণে ভাল গৌৰৱৰে কথা সেইবাবে আমাৰ কাৰণে ভালেই হৈছে